অহ হেল্ল' বাইদেউ অ কওক অ কওক অ অ কওকচোন অ ময়ো ভাবি আছোঁ বহুত দিনৰ পৰা যাম যাম যাম বুলি ভালে হ'ল দিয়ক আপুনি ফোনটো কৰিলে একেলগে যাবলৈ পাৰিম অ অ আহিম দিয়ক নাইবা গাড়ী আকৌ ঠিক কৰিব লাগিব নহয় অ

অ অ গাড়ী

ওম ওম অ বাৰু হ'ব দিয়ক এইয়া হেৰি কৰিম কি বোলে আশ্ৰমত গ'লে তাতে হেৰি গাড়ী চাৰীখিনি গোটেইখিনি লগ লাগি পেলাই একেলগে ঠিক ঠাক কৰিম ঠিক কৰি পেলাই কিমান হয় পইচাটো তুলিম আৰু অ আপুনি নাম দিবনে

অ অ অ নাই পইচা অলপ বেছিকৈ তুলিম হেৰি কৰিম ডাঙৰ গাড়ী এখনকে ল'ম আৰু সেনেকৈ হ'লে ওম অ তেও সেনেকৈ যাম দিয়ক বাৰু কষ্টই মষ্টই নাম দিব লাগিব তাতে সত্ৰত ধুনীয়া লাগে বোলে যাই অ বহুত দূৰৰ দূৰৰ পৰাও মানে ভকত বৈষ্ণৱবিলাক আহে যে ওম যাম যাম বুলি মই বহুত দিনৰ পৰাই ভাবি আছিলোঁ আজি আপুনিও ফোনটো কৰিলে ভালে হৈছে দিয়ক আৰু যাবই লাগিব